মই মোৰ ঘৰৰ চৌপাশখন স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ সদায় পুৱাই গধূলিয়ে চাফা কৰোঁ আৰু পেলনীয়া জাবৰখিনি পেলাবলৈ মই ডাষ্টবিনৰ ব্যৱহাৰ কৰোঁ লগতে মই অপকাৰী কীট পতংগ বা বিষাক্ত সাপ আদিৰ পৰা ৰক্ষা পাবলৈ ফেনাইলৰ ব্যৱহাৰ কৰোঁ